মই মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত স্বনামধন্য ঔপন্যাসিক দ্ৰব্য় চন্দ্ৰ তালুকদাৰদেৱৰ অপূৰ্ণ নামৰ কিতাপখন পঢ়িছিলোঁ তাত লগ পোৱা চৰিত্ৰ বোৰে মোক আপ্লুত কৰিছিল এই চালুকীয়া অৱস্থাতে তাৰ বাহিৰেও মই পৰ্য্যায়ক্ৰমে হিতেশ ডেকা দেৱৰ ভাড়াঘৰ মাটি কাৰ বৈৰী মানুহ এনেকে কেইবাখনো কিতাপ মই পঢ়িছোঁ মৃত্য়ুঞ্জয় পঢ়িছোঁ ইয়াৰুইংগম পঢ়িছোঁ আৰু সেই কিতাপবোৰ পঢ়োঁ পঢ়ি মই তাত লগ পোৱা নায়ক নায়িকাসকলৰ লগত মই কেতিয়াবা তুলনা কৰিছিলোঁ আৰু মোৰ ভাল লাগিছিল তেওঁলোকৰ লগত তুলনা কৰি পৰ্য্যায়ক্ৰমে মই আব্দুল মালিকৰ কিতাপ পঢ়িছোঁ আৰু বৰ্তমান সময়ত ৰীতা চৌধুৰী অনুৰাধা শৰ্মা পূজাৰী এনেকেই তেওঁলোকৰ কিতাপবোৰ পঢ়িছোঁ মই কবিতাও পঢ়িছোঁ নৱকান্ত বৰুৱাৰ কবিতা নীলমণি ফুকনদেৱৰ কবিতা হেম বৰুৱাৰ কবিতা আৰু

আৰু তাৰ বাহিৰেও কিছু কবিতা মই কবিতা পঢ়িছোঁ কবিতা পঢ়ি মোৰ ভাল লাগে গল্প পঢ়িও ভাল লাগে উপন্যাসো পঢ়ি ভাল লাগে আৰু তেতিয়াই মই ভাবোঁ যে এনেকেই মোৰ এখন কবিতাপুথি লিখিব পাৰিমনে বা গল্প লিখিব পাৰিমনে তাৰ কাৰণেই নেকি ভগৱানৰ ইচ্ছাত মোৰ অনুভৱৰ একাঁজলি শব্দ নামৰ চৌষষ্ঠিটা গল্প চ'ৰী চৌষষ্ঠিটা কবিতাৰ সন্মিলিত এখন কবিতাপুথি প্ৰকাশ হৈছে আৰু ধলফাট নামৰ এখন গল্পও উনৈশটা গল্পৰে এখন গল্পপুথিও প্ৰকাশ হৈছে